বাৰ্ষিক মেলা আমাৰ মাঘৰ মাহৰ দুই তাৰিখৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে সাত মাঘলৈকে অনুষ্ঠিত হয় আৰু সাত মাঘত মানে সভা বাৰ্ষিক মেলাখন মানে সামৰণি পৰে আৰু ইয়াত আমি বহু গম পোৱাৰ পৰাই আমি জনা হোৱাৰ পৰাই আমি জড়িত এই সভাত আমি মানে চাইনা দিওঁ মানে বাঁহ কাটি আনি ঘৰে ঘৰে একোডাল বাঁহ আনি চাইনা দিওঁ ওপৰত কলপাত তাত তৰি দিওঁ আজি এতিয়া অৱশ্যে মানে কি টেণ্ট হাউচে আগুৰি লৈছে এতিয়াৰ কথাটো বেলেগ কিন্তু আমি সভাত সৰুৰে পৰাই জড়িত চিনেমা চাওঁ এই খোলা নাটক চাওঁ ঢুলীয়া এইবিলাক বিভিন্ন ধৰ্মালোচনী সভা এইবিলাকতো আমি অংশগ্ৰহণ কৰোঁ সভাৰকেইদিন আমি মানে ৰাতি দুপৰলৈকে মানে সভা মেলাৰ সভা মেলাথলীতে থাকোঁ বিভিন্ন ধৰণে হোমযজ্ঞ পাতে আৰু এই গোটেই অনুষ্ঠানবিলাকত বাৰে ৰহণীয়া যি অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান হয় ধৰ্মীয় অনুষ্ঠান হয় এই সকলোবিলাকতে আমি মানে সৰ্বতোপ্ৰকাৰে অংশগ্ৰহণ কৰোঁ আৰু অংশগ্ৰহণৰ লগতে গোটেই সভাৰ এটা ভাল পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে আমি সদায় নজৰ ৰাখোঁ সভাৰ ক্ষেত্ৰত মেলাৰ ক্ষেত্ৰত আমি বৰঙণি দিব লাগে মানে ঘৰে ঘৰে গৈ আমি বৰঙণি উঠাওঁ সভাৰ কমিটি গঠন কৰা হয় কমিটিতো আমি অংশগ্ৰহণ কৰোঁ তাৰপিছত মেলাত আমি ঘৰে ঘৰে গৈ চাউল উঠাওঁ মানে ডনেশ্যন চান্দা এইবিলাক প্ৰতি ঘৰৰ পৰা লৈ অহা হয় আৰু আনি আমি সভা কমিটিত জমা দিব লাগে মেলা পৰিচালনা কৰা যি সমিটি সেই সমিটিত আমি জমা দিওঁ আৰু সেনেকৈ সভাবিলাক চলা হয় বিভিন্ন ঠাইৰ পৰা মানে থিয়েটাৰ আহে মানে ভ্ৰাম্যমান থিয়েটাৰকে আদি কৰি আগতে চিনেমা আছিল এতিয়া ভ্ৰাম্যমান থিয়েটাৰ হৈছে ভ্ৰাম্যমান থিয়েটাৰত আমাৰ এই গাঁৱৰ মানুহবিলাকে অংশগ্ৰহণ কৰে নিশা আমাৰ যাত্ৰা পাৰ্টিৰ অভিনয় চলে সেই যাত্ৰা পাৰ্টিতো আমি ৰাতি দুটা তিনিটালৈকে আমি অংশগ্ৰহণ কৰোঁ বিভিন্ন সাংস্কৃতিক যিবিলাক সভা হয় সেই সাংস্কৃতিক সভাবিলাকতো মানে হেৰি হয় লগে লগে আমাৰ সভাত মেলাৰ ভিতৰত সময়খিনিত মানে এটা অনুষ্ঠান হয় সেইটো মানে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মানে শেহত এইটো জ্যোতি দিৱস আমাৰ মেলাত উদযাপন কৰা হয় তাতো আমি অংশগ্ৰহণ কৰোঁ বিভিন্ন গীত মাত জ্যোতিপ্ৰসাদৰ গীত মাত আমি তাত মানে উপভোগ কৰোঁ বিভিন্ন মানে শিল্পীয়ে এই জ্যোতি সংগীত মানে পৰিৱেশন কৰে আৰু আমি সেইবিলাক মানে অংশগ্ৰহণ কৰোঁ গতিকে আমি গোটেই মেলাখনত এই পাঁচদিন আমি সেই শৈশৱৰ পৰাই আমি জড়িত আমি নৰা একোআতি আনি দিব লাগে পথাৰৰ পৰা মানে নৰা কাটি আনি আমি এই ইয়াতে মেলাথলীত জমা দিওঁ প্লাছ মানে আমাৰ বিভিন্ন ধৰণৰ যি বাহিৰৰ পৰা অহা মানুহবিলাকক আমি মানে তেওঁলোকক বিভিন্ন আপ্যায়ন কৰা যায় বা বিভিন্ন ধৰণৰ সোধ পোচ কৰা যায় বিভিন্ন ভ্ৰাম্যমাণ ব্যৱসায় আহে আহি ইয়াত মেলাত দোকান পোহাৰ দিয়ে সেইবিলাকতো আমি বস্তু বাহানি কিনা যায় কাপোৰ কানিকে আদি কৰি বিভিন্ন সামগ্ৰী এই গোটেই সামগ্ৰীবিলাকে মানে আমাৰ সেই মেলাথলীত বিক্ৰী হয় আৰু আমাৰ ৰাইজে বিভিন্ন ধৰণে কিনে সকলোৱে মেলাত কিনিম বুলি আমাৰ এটা সেই হৈ থাকে যে আমি এই বস্তুটো মেলাত কিনিম এই আমুক বস্তুপাত আমি এইবাৰ মেলাত ল'ম এনেকুৱা আমাৰ এটা বাজেটো থাকে গতিকে এই মেলাত আমি সৰুৰ পৰাই সৰ্বতোপ্ৰকাৰে জড়িত সকলো কামতে মেলাৰ গোটেই কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী দিনটোত আঠ দহটা কাৰ্যসূচী ৰূপায়ণ কৰা হয় সেই কাৰ্যসূচীবিলাকত আমি অংশগ্ৰহণ কৰোঁ সেইকেইদিন প্ৰায়ে আমি ঘৰলৈ নাযাওঁৱে প্ৰায় মেলাৰ থলীতে আমি কটোৱা হয় আৰু এইটো আমি ল'ৰালি কালৰ পৰাই এই স্মৃতিবিলাক আমাৰ ৰৈ আছে এতিয়াও আমাৰ যেনে কিছুমান স্মৃতি বা একোডাল ঘৰগড়া কাটি লৈ আহোঁ আহি মে মেলাথলীত আমি ৰভা দিওঁ তাৰপিছত নৰা পথাৰৰ পৰা নৰা একোআতি কাটি আনি আমি জমা দিব লাগে এই সেই নৰাবিলাক ক'ত মানে মেলাৰ ৰভাতলত পাৰি দিয়া হয় আৰু তাতে মানুহবিলাকে বহি যাত্ৰা পাৰ্টি ঢুলীয়া এই অনুষ্ঠানবিলাক উপভোগ কৰা যায় গতিকে আমি এনেধৰণে ল'ৰালি কালৰ পৰাই আমি এইবিলাক কৰি আছোঁ আৰু কৰি থাকিবও লাগিব গতিকে আমাৰ সেই আগৰ যি এই ঢৰাত বহি ঢৰাত বহি চিনেমা চোৱা যি স্মৃতি বা সেই একোআতি নৰা কাটি আনা ঘৰৰ পৰা একোডাল বাঁহ কাটি আনা এই যিবিলাক আমাৰ মানে স্মৃতি এই স্মৃতিবিলাক আমাৰ কোনো কালনে কোনো কালেই শেষ নহ'ব আমাৰ মানে শেহত থাকি যাব এইবিলাক কাৰণ এই স্মৃতিবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এই স্মৃতিবিলাক আমাৰ ধৰক পুহৰ মাহ পৰিলেই স্মৃতিবিলাক আমাৰ আহি থাকে বিভিন্ন ধৰণৰ মানে মেলা পৰিচালনা কমিটি গঠন কৰাৰ ক্ষেত্ৰত মিটিং হয় মিটিঙত আমি অংশগ্ৰহণ কৰোঁ আমি কমিটিতো সংযুক্ত হওঁ এতিয়া গতিকে এই যিবিলাক স্মৃতি এই স্মৃতিবিলাক আমাৰ নিশ্চিতভাৱে মানসপটত সদায় জিলিকি থাকিব